হাঁহ কুকুৰা পুহি আমি বহুত উপকৃত হৈছোঁ হাঁহ কুকুৰা মানুহে সদায় আঁতৰত গঁৰাল বনাই থ'ব লাগে হাঁহ কুকুৰা খেৰৰ গঁৰালত থাকিলে বেছি সুস্থ অৱস্থাত থাকে হাঁহৰ কুকুৰা আৰু বহুতো বেমাৰ আজাৰ হ'ব পাৰে হাঁহ কুকুৰাই মানুহক বেমাৰো বিয়পাব পাৰে সেইকাৰণে আঁতৰত সুস্থ হিচাপে ৰাখিবৰ কাৰণে সিহঁতক পৰীক্ষা কৰিব লাগে হাঁহ কুকুৰাৰ পৰা মানুহৰ বহুত বেমাৰ আজাৰ বিয়পে হাঁহৰ কুকুৰাৰ আজিনা উঠে হাঁহ কেতিয়াবা বেমাৰ আজাৰত ভুক্ত হৈ ভোগী মৃত্যুবৰণো কৰে কুকুৰা ঠিক তেনেধৰণে বেমাৰৰ পৰা মুক্ত পাবলৈ হ'লে তেওঁলোকৰ ঠাণ্ডা দিনত বেমাৰ আহে আৰু নানান কৰে সেইবিলাকক আমি যত্ন ল'ব লাগে আজিনা উঠে চাহি উঠে এইবিলাকো হয় আমি সদায় তেওঁলোকৰ প্ৰতি দায়িত্ব হ'ব লাগে দায়িত্ববোধ কৰিব লাগে দায়িত্ব থাকিলে আমি হাঁহ কুকুৰাৰ পৰা নিশ্চয় ফলাফল লাভ কৰিব পাৰোঁ হাঁহ কুকুৰা বিকি বহুত উপকৃতও হৈছোঁ বছৰেকত হাঁহ কুকুৰা বিকি বিছ পঁচিছ হাজাৰো আমি ইনকম কৰিব পাৰোঁ হাঁহ প্ৰায় দহজনী থাকে তাৰ সেইবিলাক হাঁহ কণী পাৰি আকৌ উমনি দি পোৱালি উলিওৱা হয় পোৱালিবোৰ ডাঙৰ হোৱাৰ লগে লগে আমি বিক্ৰী কৰি নিজৰ বিজনেচত লগাওঁ আৰু কুকুৰাও ঠিক তেনেদৰে নানান ধৰণৰ কণী পাৰিবলৈ দছজনী পোন্ধৰজনী কুকুৰা ৰাখোঁ গঁৰালটো ডাঙৰকে ৰাখি পিনি তাত কণী পাৰে প্ৰতিদিনে দছ পোন্ধৰটা পাৰে পাৰি পিনি আকৌ আমি কুকুৰা বোৰক গঁৰালত উমনি দি পিনি চাফ চিকুণ কৰি হাৰি মেলি দি পোৱালি উৎপন্ন কৰে উৎপন্ন কৰি আমি সদায় তেওঁলোকক প্ৰতি চাই থাকোঁ কিমানটি হৈছে কেনেকে ধৰণে নি আহাৰ দিব লাগিব চাউল তাউল ছিটিয়াব লাগিব সেইবোৰ তিনি চাৰি মাহ পোহাৰ পিছত কুকুৰা আমি বিক্ৰী কৰিব পৰা হয় সেইদৰে আমি কুকুৰা হাঁহ পুহি বহুত উপকৃত হৈছোঁ বুলি ভাবোঁ কুকুৰাই মানুহক বহুত লাভৱানো কৰে হাঁহ কুকুৰা সদায় মানুহে পুহিবলৈ হ'লে হাতত টকা পইচা অলমান মজবুত কৰি ৰাখিবও লাগিব বেমাৰ আজাৰ হ'লে সেইবিলাক আমি যত্ন ল'ব লাগিব তেতিয়াহে আমি হাঁহ কুকুৰাৰ পৰা সম্পূৰ্ণ ফলাফল পাম নহ'লে আমাৰ হাঁহ কুকুৰা মৃত্যুমুখত পৰিবও পাৰে কেতিয়াবা আমি ওচৰৰ চিকিৎসালয়ৰ পৰা পশু চিকিৎসালয়ৰ পৰা দৰৱ আনিও আমি হাঁহ কুকুৰা প্ৰতিপালন কৰিব লাগিব ক'ত কি উঠিছে আমি চাব লাগিব সেইকাৰণে আমি সদায় নিজৰ দায়িত্ব নিজেই পালন কৰি আহিছোঁ হাঁহ কুকুৰাই আমাক মহিলাবিলাকক বহুত উপকৃত কৰে হাঁহ পুহিয়ে আমি হাঁহ পুহিবলৈ হ'লে আমাৰ ডাঙৰ পুখুৰী বা থাকিব লাগিব কেতিয়াবা আনি তাত মেলি দিলে পোৱালিবোৰ সোনকালে ডাঙৰ দীঘল হয় আহি পিনি আকৌ পুখুৰীত চৰি মেলি মেটেকা বন কিবাকিবি খাইও ডাঙৰ দীঘল হয় কুকুৰা আমি আৱদ্ধ ৰাখিলেও একো নহয় কুকুৰা আমি সদায় নিয়মীয়াকৈ ৰাখিব পাৰোঁ গঁৰালৰ ভিতৰতে ভালকে দি পিনি এশজনীমান কুকুৰা ৰাখিব পাৰিলে তাত নিশ্চয় উপকৃত হ'ব আমি নিজৰ বিজনেছৰ ক্ষেত্ৰত যদি পুহো বুলি ভাবোঁ আমি বহুত ধৰণে ব্যৱসায় কৰিব পাৰিম হাঁহ কুকুৰা পুহি এইদৰে আমাৰ ঘৰখন হাঁহ কুকুৰা আৰু কিবাকিবি পুহিয়ে লাভৱান হৈছে লাভৱান হৈ আমি ঘৰখন চলি আছোঁ আৰু বিশেষ কি ক'ম হাঁহে বছৰেকত বহুত ধৰণৰ আজি এশ হাঁহ পুহিলে পোৱালি দিবলৈ হ'লেও বহুত যত্ন লাগিব আমাৰ ঘৰটো খাদ্যবিলাক যতন কৰি ৰাখিব লাগিব যতন কৰি ৰাখিলে আমি তেওঁলোকক খুৱাব পাৰিম দানা আহাৰ স্বাস্থ্য হ'ব পাৰিব ধেনা মেনা হ'লে বজাৰত বিক্ৰী নহয় সেইকাৰণে আমি হাঁহ কুকুৰা পুহি লাভৱান হ'বলে হ'লে আমি যত্ন কৰিব লাগিব কুকুৰাৰ পৰাও আমি বহুত ফলাফল পাওঁ সেইকাৰণে আমি হাঁহ কুকুৰা পুহিয়েই লাভৱান্বিত হৈছোঁ আৰু আগলৈও লাভ কৰি যাম যেন ভাবিছোঁ আৰু হাঁহ কুকুৰা পুহিলেহে আমাৰ ঘৰখন ল'ৰা ছোৱালীকে ধৰি স্বামীকে ধৰি কিবা কিবি বস্তু বেপাৰ বাণিজ্য কৰিবলৈ আমাৰ উপকৃত হয় আমি যদি দিনটোত কুকুৰা কণী বিছটাকৈ বিকিব পাৰোঁ তেতিয়াও আমাৰ এটা কণী দছ টকা হ'লে চাৰিশমান টকা আমাৰ উৎপন্ন হয় সেইকাৰণে আমি হাঁহ কুকুৰা পুহি আমি যথেষ্ট উপকৃত হ'ম বুলি ভাবিছোঁ সেইকাৰণে হাঁহ কুকুৰা কণী ঘৰটো খাব পাৰি বজাৰত বিকিব পাৰি দোকানতো বিচাৰিলে দিব পাৰি সেইকাৰণে আমি হাঁহ কুকুৰাৰ প্ৰতি আমি সদায় যত্ন ল'ব লাগে যত্ন কৰিলে আমি সকলো দিশতে উন্নতি পথত আগবাঢ়িব পাৰিম আমি গঁড়ালটো অকমান ঘৰৰ আঁতৰত ৰাখিব লাগে পশ্চিম দিশত গঁড়াল হ'লে বেছি ভাল হয় আৰু গঁৰাল প্ৰায় চাফ চিকুণকে সাৰি থ'ব লাগে বেমাৰ আজাৰ নিয়োগ কৰিবলৈ হ'লে আমি সদায় আমি ঠাণ্ডা দিনত লাইট জ্বলাই দিব লাগে আৰু গৰম দিনত আমি তেওঁলোকক চাফ চিকুণকে গৰম বেছি হ'লে আমি তেওঁলোকৰ প্ৰতি যত্ন ৰাখিব লাগিব তেতিয়াহে আমাৰ হাঁহ উপকৃত হ'ব কুকুৰা উপকৃত হ'ব হাঁহ কুকুৰা গঁড়াল বেলেগ বেলেগ হ'লে বেছি ভাল হাঁহ পুহিলে হাঁহৰ গঁড়াল আৰু কুকুৰা আমাৰ দুটা গঁড়াল আছে হাঁহৰ কুকুৰা গঁড়ালো বেলেগ কুকুৰা গঁড়ালো বেলেগ আমি বহুত আঁতৰত ৰাখোঁ আৰু গঁৱালটো চাফ চিকুণকে ৰাখোঁ সেইকাৰণে আমি বছৰেকত হাঁহ কুকুৰা বিকি প্ৰায় লাভৱান হওঁ বুলি মই ভাবিছোঁ হাঁহে আমাক বহুত উপকৃত কৰে কুকুৰাই আমাক ঠিক তেনেকে উপকৃত কৰিছে আৰু কি ক'ম ক'বলগীয়া হাঁহ কুকুৰা বিষয়ে ইমানখিনিকে ক'লোঁ মই মোৰ হেৰি আমাৰ